ভাৰতত বিভিন্ন জেগাত বিভিন্ন খাদ্য যেনে পাঞ্জাৱত ৰুটি বিহাৰত ৰুটি আমাৰ ভাত ভাতৰ লগত আমাৰ অনেক ধৰণৰ মচলা খোৱা যায় যেনে আদা নহৰু পিঁয়াজ ধনিয়া জীৰা জনি গুটি নহৰু আৰু যেনে ভাতৰ লগত আমাৰ বিলাহী চাটনি মাছ পোৰা আকৌ পঁইতা ভাত মূলা চাটনি গাজৰ চাটনি পদুমা চাটনি

পাতত দিয়া মাছ পঁইতা ভাত পঁইতা ভাতৰ লগত বেহুৱা অনেক ধৰণৰ মচলা আমাৰ খোৱা হয় আমাৰ য যিবিলাক মচলা খোৱা হয় সেই মচলাবিলাকৰ পৰা কিছুমান মেডিচিনো তৈয়াৰ কৰা হয় যেনে পিঁয়াজৰ পৰা কিছুমান মেডিচিন হয় যেনে আপোনাৰ কাৰোবাৰ চুলি যদি সৰি যায় পিঁয়াজ লগালে চুলি গজে কাৰোবাৰ যদি পাচাবৰ গণ্ডগোল হয় পিঁয়াজ খালে পাচাব ঠিক হয় তেনেকুৱা ধৰণৰ পিঁয়াজৰ পৰা মেডিচিন হয় মিঠি গুটিৰ পৰা মেডিচিন হয় যেনে পায়খানা কাৰোবাৰ কচা হয় মিথি গুটি খালে পায়খানা ক্লিয়াৰ হয় বহুত ধৰণৰ মচলাৰ পৰা মেডিচিন তৈয়াৰ কৰিব পাৰি সেই মেডিচিনবিলাক জানিব লাগিব কেনেধৰণে কৰিব লাগিব কোনটো মচলাৰ লগত কোনটো মিলাই মেডিচিন তৈয়াৰ কৰা হয় যেনে আদা আদাৰ লগত নেমু দিয়াৰ দি পেলাই তাৰ লগত নিমখ দিলে গেছৰ মেডিচিন হয় গতিকে মচলা অকল সোৱাদযুক্তই নহয় ই মেডিচিনৰ ৰূপে কাম কৰে গতিকে আমাৰ ভাতৰ লগত যিবিলাক মচলা খোৱা যায় সেই মচলাৰ পৰা আমাৰ উপকাৰো হয় বৰঞ্চ অপকাৰো হয় যদি আমি মচলা খাব নাজানো তেতিয়াহ'লে তাৰপৰা আমাৰ অপকাৰ আছে মাছ আমি পাতত দি খাওঁ পুৰি খাওঁ মাছৰ লগত আমি পুৰা মাছৰ লগত আমি নেমু দি জলকীয়া দি নিমখ দি খোৱাৰ যিটো সোৱাদ সেই সোৱাদটো চবেই নাজানে পাতত দিয়া মাছত আদাৰ পাত দি পেলাই তাক পাতত দি পেলাই যদি খোৱা যায় তাৰ যিটো সোৱাদ সেইটো চবেই বুজি নাপায় খোৱা মানুহে বুজি পাব আমাৰ যিটো সৰিয়হৰ পৰা বেহুৱা বনায় সেই বেহুৱাত আমাৰ কলাখাৰ থাকে কলাখাৰটো আপোনাৰ গেছৰ কাৰণে ভাল পেটৰ বহুত উপকাৰ কৰে আগৰ দিনৰ মানুহে কলাখাৰেৰে মূৰ ধুইছিলে কাপোৰ ধুইছিলে গতিকে আজিকালি সেই বস্তুবিলাক লুপ্ত হৈ গৈছে আজিকালি নতুন নতুন কেমিকেল মেডি বস্তু ওলাইছে সেই বস্তুৰ পৰা মানুহৰ ক্ষতিও হয় কিন্তু আগৰ তেনেকুৱা বস্তুবিলাকে ক্ষতি নকৰে যেনে ঔটেঙা ঔটেঙা এবিধ টেঙা জাতীয় বস্তু তাৰ মাজৰ যিটো বীজ সেই বীজটোৱে আপোনাৰ মূৰ ধুলে কাপোৰ ধুলে চাফা হয় গতিকে আমাৰ যিবিলাক মচলা আছে ঘৰতে ৰোৱা যায় সেইবিলাক মচলাৰ পৰা আমাৰ বহুত উপকাৰো হয় কিছুমান মচলা অপকাৰো হয় গতিকে আমাৰ এই মচলাখিনি খাদ্যৰ লগত আমাৰ মচলাখিনি খোৱা যায় গতিকে এই মচলাখিনি আমাৰ বহুত উপকাৰ হয়